আমি লোকেল বস্তু পুহিব লাগে যেনেকৈ লোকেল বস্তু পুহিলে বেমাৰ আজাৰ কম হয় আৰু বহুত যতন কৰিব নালাগে লোকেল বস্তু হাঁহ কুকুৰা যা গৰু গাহৰি সেইবিলাকৰ ওপৰতো মানুহে অকণমান লক্ষ্য কৰিব লাগে চাফ চিকুণকৈ ৰাখিব লাগে লোকেল বস্তু পুহিলে এটাই ভাল আৰু আৰু ধান চাউল খাব লাগে খুৱাব লাগে তেওঁলোকক আৰু সেয়া ফেচেলিটি দিয়ে বেছিভাগ মানুহে ব্ৰইলাৰ খায় ব্ৰইলাৰ বেজি দিয়া বস্তু খাব নালাগে লোকেল বস্তু খালে মানুহৰ স্বাস্থ্য পাতিও ভাল আৰু খাব লাগে সেইটোহে বস্তু তেওঁলোকে ঘৰত পোহে ঘৰৰ চাউল বন ঘাঁহ খাই জীৱিকা জীয়াই থাকে সেইটো কাৰণে লোকেল বস্তু পুহিব লাগে ব্ৰইলাৰটো হৈছে এইটো বেজী দিয়া বস্তু পু কুকুৰা আৰু গৰু হওক জাৰ্চি গৰু গাখীৰকণে এই বেজী দিয়া বস্তু আমাৰ হৈছে লোকেল গৰু আমি বেজী চেজী নিদিওঁ গাখীৰকণো ভাল আৰু তেওঁলোকক ভালকৈ পুহিব লাগে আৰু স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি একো সুবিধা নাপাওঁ এইবোৰ স্থায়ী মানুহ হিচাপে কোনো সহায় সহযোগ নাপাওঁ নাহেও তেওঁলোকে এজন মানুহে গাঁৱে গাঁৱে এজন এজেণ্ট পাতি দিব লাগে সেই পাতি দিলে তেওঁ তেওঁলোকে আহি পেলাই কি পাইছে কি নাপাইছে চাৰ্ভে কৰিব লাগে আমিতো সেইবোৰ একোৱেই নাপাওঁ গাঁও জেগা হ'ল বুলিয়ে আৰু আমি আৰু এইখিনি সুবিধা দিব লাগে তেতিয়াহে আমি কি হৈছে কি নহৈছে জনাবলৈ ভাল সেই মানুহজনক এজেন্টজনক এতিয়া আমি সেইটোৱে নেপাওঁ সেইবোৰ সুবিধায়ে নেপাওঁ দৰৱ পাতিও নাই আৰু এই ঘৰৰ যিকেইটা বস্তু আছে আৰু হাঁহ কুকুৱাকে আৰু লৈ পেলাই আমি খাওঁ বেচোঁও কেতিয়াবা অঁ গৰু পোহোঁ গৰু গাখীৰো খাওঁ নেবেচোঁ পিছে আমি গৰু গাখীৰ খাওঁ পোহোঁ গৰু পোহোঁ কুকুৰা হাঁহ সেইবিলাক সবেই পোহোঁ সেইবোৰকে পোহপাল দি পেলাই আমি চলি থাকোঁ আৰু তাৰ ভিতৰতে দুই চাৰিটা খাওঁ মন গ'লে খাওঁ মন গ'লে মানে ডাঙৰ কৰোঁ আৰু মানুহে বস্তুবোৰ পুহিব লাগে লোকেল বস্তু পুহিব লাগে কেলৈ কৈছোঁ নহয় তেওঁলোকক লোকেল বস্তু পুহিলে মানে মানুহৰ গাঁৱত মানে বহুতখিনি উন্নতি হ'ব কাৰণ বেলেগলৈ যাব নালাগে ব্ৰইলাৰ খাব নালাগে ব্ৰইলাৰ খালে মানে বেজী দিয়া বস্তু সেইবিলাক মানুহৰ বেমাৰ আজাৰ হয় সেইকাৰণে ব্ৰইলাৰ খাব নালাগে খায় আৰু জানি শুনি মানে মানুহে ভুল কৰে কিছুমান খায় আমি কিন্তু ব্ৰইলাৰ এতিয়া নাখাওঁ আমি ব্ৰইলাৰ ঘৰৰে লোকেল কুকুৰা লৈ পেলাই খাওঁ আৰু তেওঁলোকক কুকুৰাবিলাকক ৰখাও ব্যৱস্থা থাকে এওঁ সেই যিমানে ভালকৈ ৰাখে যিমান সিহঁতক খাবলৈ মেলিবলৈ দিব পাৰে ফেচিলিটি দিয়ে আৰু সেয়াও কুকুৰাই সিহঁতক বংশ ডাঙৰ হৈ হৈ হৈ হৈ বহল হৈ যাব স্থানীয় মানুহ হিচাপে আমি কুকুৰা পোহোঁ বেছিকৈ কুকুৰা পোহো হাঁহ পোহোঁ গৰু গাহৰি ছাগলী সবেই পোহোঁ বেছিভাগ আমি লোকেল কুকুৰা পোহোঁ আৰু এইবোৰ আৰু থাকে আৰু মানুহৰ জীৱনত আৰু মানে হাঁহ কুকুৰা পুহি যাৰ মানুহ চলিব পাৰিব সেইটো নহয় অঁ এইবোৰ খেতিপথাৰো থাকে আমাৰ আৰু বিশেষকৈ এইবোৰ এই এইটো স্থায়ী জেগা হ'লেও মানুহে বাসিন্দা হিচাপে চিকিৎসালয় ওচৰত নাই চিকিৎসালয় থাকিব লাগে আৰু আহি পেলাই খবৰ ল'ব লাগে আপোনালোকে কি পাইছে কি নাপাইছে এইবোৰতো একোৱেই নাপাওঁ আমি এয়া আৰু গাঁৱত থকা মানুহ তেনেকেই আৰু চলি থাকোঁ